হেল্ল' অ কি খবৰ ভাই ভালে আছানে এই খবৰ মোৰ ভাল বুলি ক'ব নোৱাৰি দিয়া এই মানে আজিকালি খেতি কৰিব মানে মন নোযোৱা হৈ গৈছে আমাৰ মৰিগাঁও জিলাখনতহে এনেকুৱানে কি নাজানো এই ধান খেতি ধান খেতি তোমাৰ মই সেইদিনা গ'লোঁ তিনিচুকীয়া তাতে ধা ধানৰ ইমান দাম কম আমাৰ সিদিনা গ'লোঁ গোৱালপাৰা তাতে আকৌ কম কিন্তু আমাৰ জিলাখনতহে এনেকুৱা নে যে মানে তোমাৰ অ আমাৰ আমাৰ তাতে তাতে তাতে যদি এই তিনিচুকীয়াত যদি আঠশ গোৱালপাৰাত আকৌ ছশ সেনেকুৱা কিন্তু আমাৰ ইয়াতহে পোন্ধৰশ বাৰশ মানে আমাৰ ইয়াতহে মানে গোটেইকেইখন জিলাতকৈ ওপৰত কি বা কিহৰ কাৰণে এইবিলাক হৈছে আমি গম নাপাওঁ কিন্তু আমাৰ খেতিয়কবিলাকৰ কাৰণে মানে দুবেলা দুমুঠি ওলোৱাৰ কাৰণেই দিগদাৰ হ'ব এতিয়া যিটো দেখিছোঁ বজাৰৰ যিটো জুই চাই দাম আমি খেতি কৰি অ মানে এ তোমাৰ ধানখিনি ময়ো সেই ময়ো যিহেতু খেতিৰ ওপৰতে নিৰ্ভৰশীল ধানখিনি মানে আমাৰ যদি উচিত দামত যদি আমি আমি যদি কিনোতেই ইমান দামত কিনিব লাগে আমি বজাৰত যেতিয়া আমি তাৰ বিক্ৰী কৰিম বা আমি যেতিয়া তাৰপৰা চাউল বনাম তেতিয়াহ'লে আমাৰ লাভালাভ যদি একো নাথাকেই আমি পৰিয়ালটো পোহপাল দিম কেনেকৈ এতিয়া যিহেতু দাম দাম যিহেতু সকলো ডিষ্ট্ৰিকতে একেই হ'ব লাগে সকলো জিলাতে আমি একেই পাব লাগে আমি যদি কালি আচৰিত আচৰিত মানে এতিয়া মানে এ মূৰে কপালে হাত দি বহিব লগাৰ নিচিনা হৈছে এতিয়া আমাৰ নিচিনা খেতিয়কবোৰৰ কাৰণে এতিয়া দিন নাই আৰু এতিয়া এতিয়া এতিয়া এতিয়া মানে ইমান মূল্য বৃদ্ধি হৈছে যদি সকলো ডিষ্ট্ৰিকৰ সকলো জিলাতে যদি আমি এই একে দামতে আমি যদি কিনিব লাগিল হয় একে দামে যদি হল হয় তেতিয়া একো আপত্তি নাই যে সকলোতে একেলগে বাঢ়িছে কিন্তু আমাৰ জিলাখনত আমাৰ মৰিগাঁও জিলাখনত কি বা এনেকুৱা মানে যাদু হৈছে নাজানো আৰু এতিয়া আৰু উপায় নাই আৰু কি কৰিবা তেনেকৈ আৰু খাব লাগিব আৰু দিয়া ঠিক আছে হ'ব বাৰু ও অ ঠিক আছে ৰাখোঁ দিয়া অ হ'ব হ'ব অ